মোৰ নাম সুভ্ৰজিত দাস মই এজন ছাত্ৰ বি এ কমপ্লিট কৰিলোঁ আৰু এতিয়া চাকৰিৰ কাৰণে ইণ্টাৰভিউ মাৰি আছোঁ মই এজন সহজ সৰল ল'ৰা মই বহুতখিনি কাম কৰিব বিচাৰি আছোঁ কিন্তু কৰিবপৰা নাই যেনেকৈ চাকৰি তাকৰি পালে যোগদান কৰিম